অৰ্থনীতিৰ ছাত্ৰ হিচাপে মই ছাত্ৰ জীৱন শেষ কৰি চাকৰি জীৱনলৈকে পাতনি মেলোঁ তেতিয়া আচলতে মই এটি আনন্দিত আছিলোঁ যে মই নিজৰ যিটো বিষয় সেই বিষয়টোৱে মই চাকৰি কালত পাইছিলোঁ অৰ্থাৎ অৰ্থনীতি হিচাপে মই শিক্ষা বিভাগত এই দায়িত্বটো পালন কৰিবলৈ চৰকাৰী যিবোৰ আঁচনি চৰকাৰৰ যিবোৰ পৰিকল্পনা এই পৰিকল্পনা প্ৰস্তুত কৰাই আছিল আমাৰ দায়িত্ব গতিকে মই অতিকে আনন্দিত হৈছিলোঁ যে চৰকাৰৰ যিটো শিক্ষা বিভাগৰ পৰিকল্পনা শিক্ষা বিভাগৰ যিবোৰ আঁচনি সেইবোৰ আমি কৰি যাবলেকে সক্ষম হৈছিলোঁ আৰু বিভিন্ন সময়ত চৰকাৰ চৰকাৰৰ লগত হওক বা আমাৰ ওপৰ মহলৰ লগত হওক আলোচনা কৰি আমি এই কামবিলাক কৰি গৈছিলোঁ চৰকাৰী যিবোৰ আঁচনি শিক্ষকক লৈ ছাত্ৰ ছাত্ৰীক লৈ আৰু লগতে জনসাধাৰণকলৈ বিভিন্ন পৰিকল্পনা আমি কৰিছিলোঁ আৰু এই কৰি পৰিকল্পনাবিলাকৰ দ্বাৰাই জনসাধাৰণৰ যথেষ্টখিনি উন্নত হৈছিল বুলি আমি মনে ভাবিছিলোঁ সেয়েহে আমি ভাবোঁ যে ছাত্ৰ অৱস্থাত অৰ্থনীতিটোক বিষয়বস্তু হিচাপে লৈ আমি আগবঢ়াৰ কাৰণে হয়তো আমাৰ এই সুবিধাটো হৈছিল